হেল্ল' অঁ মই জ্যোতি গগৈয়ে কৈছিলোঁ অঁ আপোনালোকৰ তাত মোৰ পানী কথা কৈ থোৱা আছিলে পানীৰ অৰ্ডাৰ লোৱা কৈ থোৱা আছিলে কিন্তু এতিয়ালৈকে আহি পোৱা নাই মোৰ নাম জ্যোতি গগৈ অৰ্ডাৰটো মই দিছিলোঁ ৰায়দাঙৰপৰা ৰাইদাঙৰ প্ৰণৱ গগৈৰ ঘৰৰপৰা

অঁ অঁ অঁ অঁ নহয় মানে অঁ নহয় মানে গধূলিলৈ অৰ্ডাৰটো দিয়াৰ কথা আছিলে কিন্তু এতিয়া গধূলিটো হৈ গ'ল অঁ আৰু পানী অঁ অঁ নহয় মানে কাইলৈ আমাৰ সকাম পাতিবলগীয়া আছিলে আপোনাক কৈছিলোঁ অঁ তাৰবাবে আপোনাক আপোনাক দহ কাৰ্টন পানী যোগান ধৰা যোগান পানীৰ কথা কোৱা হৈছিলে কিন্তু এতিয়ালৈকে আহি পোৱাহি নাই অঁ অঁ অঁ অঁ অঁ

অঁ নহয় মানে কথাটো তেনেকুৱা নহয় সোনকালে দিয়া হ'লে আমি সজাই থ'ব পাৰিলোহেঁতেন পানীখিনিও এটা নিৰ্দিষ্ট জেগাত পানী থৈ থৈ দিব পাৰিলোহেঁতেন আপোনালোকৰো ভাল হ'ল হেঁতেন অঁ অঁ অঁ অঁ ঠিক আছে বাৰু মই আপোনাক পানী পালে মানে জনাম যিমান পাৰি সোনকালে সোনকালে আহিবলৈ চেষ্টা কৰিব ক'বচোন ফোন এটা কৰি ল'ৰাজনক জনাই দিয়ক অঁ যিমান পাৰি সোনকালে চেষ্টা কৰিব অঁ কিয়নো অঁ টোপনিৰো কথা আছে সকলোৰে কষ্ট হৈ আছে অঁ সময়ো হৈছেগৈ

অঁ অঁ তাকেই অঁ বেলেগ অৰ্ডাৰো লোৱা আছিলে অঁ অঁ অঁ অঁ তাকে যিমান পাৰি সোনকালে চেষ্টা কৰিবচোন দিবলৈ অঁ তেখেতক জনাই দিয়ক সোনকালে দিবলৈহি নহ'লে কাইলৈ নহ'লে কাইলৈ আমাৰ বিপদত পৰিব লগা হ'ব জানেই আৰু সকামত পানীৰ কিমান প্ৰয়োজন হয় আমাৰ ইয়াত বিশুদ্ধ পানী সোনকালে পোৱা নাযায় অঁ সেইকাৰণে পানীৰ অৰ্ডাৰটো দিয়া হৈছিলে অঁ অঁ অঁ ঠিক আছে বাৰু আপুনি সোনকালে জনাই মেলি কামটো সম্পূৰ্ণ কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ অঁ ঠিক আছে